মোৰ প্ৰিয় ফুল হ'ল গোলাপ তগৰ নাৰ্জী এইবিলাক ঘৰত মই বাগান আছে মানে কি ঘৰত মায়ে ৰুই থৈ দিছে ধুনীয়াকৈ বাগানখনত ফুলিলে সেইকেইটা ধুনীয়া লাগে বাগানখনত মানে চব ফুলে আছে ভাল লাগে ফুল আৰু বিশেষকৈ মই গছ ৰুই ভালপাওঁ দেই মই বহুততেই গছ ৰাস্তাততো আমাৰ গাঁৱৰ যিখন যিটো ৰাস্তা আছে তাত গছ ৰুইছোঁ বহুত গছ ৰুইছোঁ মানে কি ধুনীয়া ধুনীয়া গছ ৰুইছোঁ সোণাৰু গছ এই জোপোহা গছবিলাক ৰুইছোঁ আৰু গাঁৱৰ প্ৰকৃতিৰ কাৰণে গাঁৱত গৈ ৰুইছিলোগৈ সেই গাঁৱত মানে ভাল লাগে তাত তেতিয়া ৰুলে গাঁৱৰ মানুহবোৰো ভাল পায় গছ গছ ৰুই আছো গছ ধুনীয়া ধুনীয়া গছ নাৰ্জী আহি গছ আৰু ৰুইছোঁ মানে কি শিলিখা ৰুইছোঁ আম ৰুইছোঁ তাৰপাছত সোণাৰু গছ আছে সোণাৰু শ শ সোণাৰু গছ আছে যদিও এইটো হেৰিজো সেইজোপা এইজোপা নতুন ভাল গছ আৰু এইজোপা তাৰমানে আজিকালি মানে কি বহু একে গছজোপাত জোপোহাকৈ ধুনীয়া লাগে গছ সেই গছজোপা মানে কি আঁহত গছটো ৰুব নোৱাৰি আঁহত গছ তাত ৰুব নোৱাৰি ৰাস্তাৰ কিনাৰত আমি সদায় ৰুও হেৰি তাত ৰুইছোঁ আমি মানে কি মানুহে গৈ যে ৰ'দত গৈ জিৰাব পাৰে গছবিলাক ধুনীয়া জোপোহাকৈ গছবিলাক ৰুই দিছোঁ এ সেইটোয়ে আৰু একো নাই আৰু